মোৰ ব্যৱসায়ত দিনটোত ইমান সময় দিব লাগিব বুলি কোনো কথা নাই মানে সেইটো নিজে মিলাই লোৱা হয় আৰু ধৰক সময়টো ৰাতিপুৱা ধৰক নিজৰ কাম বনখিনি কৰি পেলাই আজৰি হৈ পেলাই দোকান খোলো ধৰক দোকান খুলি বহি যাওঁ বহি যাওঁ গ্ৰাহক আহে আহিলে নাহিলেও মানে নিৰ্দিষ্ট তিনি চাৰি ঘণ্টা খোলাৰ পিছত মানে আকৌ দুপৰীয়া ভাত পানী বনাব কৰিবলৈ যাওঁ গৈ ভাত পানী বনাই মেলি আহি খাই বৈ আকৌ পিছবেলা সন্ধিয়ালৈকে খোল খোলো আৰু ধৰক আকৌ সন্ধিয়া নিজৰ কামখিনি কৰিবলগা হয়তো ঘৰ যিহেতু নেকি মোৰ দোকানখন ঘৰতে আছে ঘৰত থাকি মই যেতিয়া ব্যৱসায়টো চলাই আছোঁ গতিকে ঘৰ কামৰ লগতে সময়টো মিলাই মেলি দোকানত তেনেকে বহা হয় ধৰক দিনটো নিৰ্দিষ্ট সময় বুলি তেনেকে নহয় আৰু ইমান সময় যি দিব লাগিব সেইবুলি নহয় তিনি ঘণ্টা চাৰি ঘণ্টামান খোলোঁ মাজত আকৌ গেপ দি পেলাই আকৌ পিছবেলাই সন্ধিয়ালেকে খোলো আৰু ধৰক তেনেকে মোৰ ব্যৱসায়টো চলাই নিয়াত ঘৰৰ কামত তেনেকে ইমান সমস্যা আহি নপৰে কাৰণ যিহেতু নেকি বিশেষ সিমান আমাৰ ঘৰত সদস্যও কমটি ল'ৰা দুটিহঁতে মানুহজনে তেনেকে আমাৰ সিহঁতি চাৰিজনে মানুহ সেনেকে সময় দিয়াত ইমান অসুবিধা নহয় মানে একো সমস্যা মানে তেনেকে আহি নপৰে নিজৰ কামখিনিকে মিলাই মিলি কামবিলাকত মিলাই মেলি মানে তেনেকে লোৱা হয় আৰু তেনেকে ব্যৱসায় চলাই নিয়া হয় ঘৰুৱা কামবিলাকত সময়টো তেনেকে মিলাই লওঁ মানে কাৰণ কেলে ঘৰৰ যিখিনি কামৰ যিহেতু নিজেই কৰিব লাগে গতিকে ৰাতিপুৱা যিখিনি কাম আছে সেইখিনি নিজে কৰি মেলি আজৰি হৈ দোকানত বহি যাওঁ তাৰপিছত দোকানত বঢ়া সময়খিনি মই দোকানৰ কাম আৰু ধৰক ঘৰৰ কামৰ লগত সেইখিনি সময় মই কোনো হেৰি নাই সেইখিনি মই মই দোকানতে থাকোঁ যেতিয়া ঘৰ কামৰ পৰা আজৰি হৈ পেলাই আহিম তেতিয়া সেইখিনি মই সময় দোকানতে থাকিম আকৌ যেতিয়া সময় আহিব আপোনাৰ ঘৰ কাম কৰিবলৈ তেতিয়া আকৌ ঘৰ সেইখিনি আকৌ ঘৰ সেইখিনি সময় ঘৰৰ কামত ব্যস্ত হওঁ ধৰক ব্যস্ত হৈ পেলাই আকৌ পিছ পেলাই দোকানত ঘৰৰ কাম আজৰি হৈ পেলাই আহি বহু একেবাৰে সন্ধিয়ালেকে সন্ধিয়া আপোনাৰ একেবাৰে দোকান চোকান বন্ধ কৰি আকৌ নিজৰ ঘৰৰ কামত ধৰো ধৰক তেনেকে মোৰ ইমান ঘৰৰ কামত মানে কৰিবৰ কাৰণে মানে ইমান মোৰ সমস্যা আহি নপৰে তাৰমানে দুয়োটা বস্তু মিলাই মেলি তেনেকেই ব্যৱসায়টো চলাই নিওঁ মানে